আমাৰ গাঁৱত সেৱা সৎকাৰ কৰা হয় তাত আমাৰ ধৰ্মীয় আচাৰ অনুষ্ঠানবিলাক এনেদৰে কৰা হয় মৃতকৰ শৰীৰটো আনি তুলসীৰ তলত থোৱা হয় তুলসীৰ তলতে তেওঁলোকক ধূপ ধূনা জ্বলোৱা হয় জ্বলোৱাই সৎকাৰ কৰা হয় সৎকাৰ কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ নীতি নিয়ম কৰা হয় যদি সেইগৰাকী মহিলা হয় মহিলাগৰাকী সুন্দৰকৈ সজাই তোলা হয় এগৰাকী কন্যা বিবাহ হোৱা যেনেদৰে হয় তেনেদৰে তেওঁক সজাই তোলা হয় সজাই তেওঁক সৎকাৰ কৰা হয় সৎকাৰ কৰিবলৈ খৰি ব্যৱহাৰ কৰোঁ আমি খৰি দি বাঁহ তাত বাঁহ আৰু খৰিৰে আমি সেইখিনি সৎকাৰ কৰোঁ আৰু ধৰ আমাৰ ওচৰত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে কবৰস্থানলৈ নিয়ে কবৰস্থানত তেওঁলোকে চিতা জ্বলায় কেনেদৰে কি কৰে আমি ইমানখিনি তেওঁলোকৰ অনুষ্ঠানটো নাজানো তেনেও তেওঁলোকে কবৰস্থানত চিতা জ্বলায় বুলি আমি জানো তেনেদৰে কিছুমান সম্প্ৰদায়ে মাটিত পুতিও থৈ দিয়ে